হেল্ল' অ'লা হয়নে মই আপোনালোকৰ গাড়ী এখন বুক কৰিব বিচাৰিছিলোঁ মই কাৱৈমাৰী চলচলিৰ পৰা নগাঁও টাউনলৈ যাব বিচাৰোঁ মোক দহটা বজাত পিক আপ কৰিব পাৰিবনে